হেল্ল' এইটো কাকতি

হেল্ল' শুনিছেনে এইটো কাকতি দোকান ষ্ট'ৰত লাগিছেনে মই তিতাবৰৰ পৰাই কৈছোঁ মোৰ কিতাপ দুখনমান কিনিব লগা আছিল এডুকেশ্যন এডুকেশ্যন পলিটিকেল চায়েঞ্চ আৰু দুখনমানো আছে বাৰু মই শুনিছোঁ আপোনালোকৰ দোকানত ডিস্কাউণ্ট চলি আছে হয় বুজিছোঁ বাৰু ঠিক আছে তেন্তে মই সোনকালে যাম মই সোনকালে যাম বাৰু এইকেইদিনতে